অ' ভাইটি তুমি ভাৰাটো বেছি কৈছা যে মইতো মালিকৰ লগত দুহেজাৰ টকাত বন্দবস্ত কৰিছিলোঁ তুমি তিনি হাজাৰ ক'লে মই তোমাক দিব নোৱাৰিম নহয় তুমি কেলে বেছিকৈ কৈছা মই মালিকলৈ ফোন কৰিম নেকি মোৰটো এতিয়াতো মই তিনি হাজাৰ টকা লৈ অহা নাই মই দুহেজাৰ টকাহে আনিছোঁ আৰু মই দুহেজাৰ টকাত বন্দ বস্ত কৰিছিলোঁ মই মালিকৰ লগত পাতিব লাগিব তেতিয়াহে মই তোমাক মই তিনি হাজাৰ টকা দিব পাৰিম কিন্তু মই এতিয়া তিনি হাজাৰ টকা লৈ অহা নাই মই দুহেজাৰ টকাহে আনিছোঁ তুমি বেয়া নাপাবা অ' মই মালিকলৈ ফোন কৰিম বা মই মালিকৰ সন্মুখত গৈ মই কথাটো পাতিম মই এতিয়া বৰ্তমান দুহেজাৰ হে দিব পাৰিম হ'বনে অ' ঠিক আছে হ'ব মালিকৰ লগত মই যোগাযোগ কৰিম